মাছ পোহাৰ ক্ষেত্ৰত বহুত ধৰণৰ সমস্যা আমি সন্মুখীন হওঁ ধৰক ফিছাৰীত আমি আমা নিজা ফিছাৰীয়ে আছে মাছ ফিছাৰীত দিওঁতে ধৰক যদি ফিছাৰীটোতকৈ ফিছাৰী ধৰক যিমান মাছ দিব লাগে তাতকৈ যদি অধিক মাছ আমি দিওঁ তেতিয়া ধৰক মাছ মানে বেছি হৈ যোৱাত মাছৰ তেতিয়া নানা সমস্যাৰ দেখা পোৱা যায় ধৰক মানে মাছ ডাঠ হ'লে মানে মাছবিলাক মৰি যায় আৰু পানী বেয়া হ'লেও মাছ মৰে আৰু পানী ধৰক প্ৰদূষণ হ'লেও মাছ মৰে আৰু খাদ্য অভাৱ হ'লেও মাছ মৰা দেখা যায় আৰু তেনেধৰণে বহুত সমস্যাৰ সন্মুখীন হোৱা হৈ আছোঁ আৰু ধৰক তেনে আৰু তেনেকুৱাকৈ ধৰক মাছবিলাক মৰি গ'লে আমি মাছ পুহি একো আমাৰ টকাৰ নেপাওঁ সেইটোৱে আমাৰ বহুত সমস্যাৰ সন্মুখীন হওঁ পানী প্ৰদূষণ হ'লেও মাছ মৰে ধৰক পানী যদি বেয়া হৈ যায় মাছ তাত মৰি যায় আৰু বছৰ